হেল্ল' ও কোৱা এই এনেই ভাত খাই বহিছোঁ তাকে ভাবিছোঁ যাম বুলি তই যাবি নাই মাতিছে ঘৰলে আহি পিনি মাতিথৈ গৈছে নগ'লে হ'ব জানো কি গাড়ী

অঁ অঁ অঁ আচ্ছা কিমানকে তোল ক'বি ময়োতো যাব লাগিবই অ কচোন আৰু কোন কোন যাব আমাৰ লগৰ ও ওম অঁ ময়ো আছিলে হেৰি পখিলী দীপচিখা দলি ৰিম জিম কন্যাশ্ৰীহঁতক কৈ দিম বাৰু সিহঁতিও মানে যাম যাম কৈ আছে কিন্তু গাড়ী চাড়ীৰ কথা কোৱা নাই মই তেতিয়া তোৰ কথা ক'ম বোলো এনেকে গাড়ী উলিয়াম কৈছে আমিতো যাব এতিয়া সোনকালে কৰিবি কাৰণ দিন বেছি নাই নহয় তাকেতো মোৰ ইয়াত বেছি নহয় সাত আঠজনীমান হ'ব গাড়ীখন অলপমান ডাঙৰ লাগিব চাগে সেইটোৱে কৰিবি এই ৰঞ্জিতদাহঁতৰ বাছখন কেনেকুৱা হ'ব সেইখন ভালেই হ'ব ৰ আৰু তেহেঁতৰ লগৰো কোনোবা কোনোবা যাব নহয় আমাৰ ক্লাছটোত ধৰ ফৰটি ছিক্সটা আছে দেখোন গোটেইখিনি যদি একেলগে যায় কিমান ভাল হ'ব অঁ এতিয়া ঠিক আছে হ'ব দে ও ও